অঁ হেল্ল' আছোঁহে তুমি কোৱা খবৰ অঁ তোমাৰ তাৰকগৃহলৈ যোৱাটোৱে ভাল হ'ব নেকি

অঁ এতিয়া তোমাৰ এনেই তাত তোমাৰ ষ্টুডেণ্টৰ কাৰণে টিকেট ত্ৰিছ টকাকৈ লয় অঁ মোৰ লগৰ এজন গৈছিলে বাৰু তাৰ পৰা এনেই বেলেগ মানুহৰ ডাঙৰ মানুহৰ কাৰণে তোমাৰ পঞ্চাছ টকা অঁ বেছি দাম নহ'ব বাকী এতিয়া গাড়ী ভাড়াটো আৰু সুধি চাব লাগিব অঁ অঁ অঁ তে ঠিকেই কাইলৈ আহিবায়ে নহয় স্কুললৈ অঁ কাইলৈ স্কুলতে তেতিয়া আমি লগ হৈ চাৰ বাইদেউসকলৰ লগত পাতিব লাগিব অঁ তেতিয়া ভাল হ'ব তাকে আমি আকৌ লগৰ ভিতৰত পাতি থাকিলেও নহ'ব নহয় অঁ অঁ ভালেই কৰিলা দিয়া কাইলৈ লগ হ'ম আৰু অঁ অঁ হ'ব দিয়া